হয় কওক ভাল ভাল আপোনালোকৰ আছোঁ ঘৰতে এই গৰু ছাগলীকেইটা গৰু আছে এতিয়া আঠজনীমান গাখীৰ এতিয়া গাখীৰ অকণ ওলাই আছিলে এতিয়া গৰুবিলাকৰ অলপ বেমাৰ হৈছে এতিয়া গাখীৰ বৰকৈ খীৰোৱা মেলোৱা নাই মানে গাখীৰ দিবপৰা নাই গৰু অলপ গা বেয়া হৈ আছে যে কওকচোন বাৰু অঁ অঁ গাখীৰটো আমাৰ এতিয়া গৰুবিলাকৰ গা বেয়া হৈ আছে যে গা বেয়া গৰু গাখীৰটো দিলে আকৌ বেমাৰ হ'ব নহয় মানুহৰ আপোনাক অঁ মোৰ চিনাকি মানুহ এজন আছে বাৰু আপোনাক এনে কিমান মান লাগে গাখীৰ অঁ ঠিক আছে মই এই মানুহজনক খবৰটো দি গাখীৰ অকণো আপোনাক লাগে যে মই ব্যৱস্থাটো কৰি দিম বাৰু সদায় দি থকাকণ মানে এতিয়া গাখীৰ দুদিনমান বন্ধই কৰি থৈছোঁ এই গা বেয়া হোৱা কাৰণে মানুহক এতিয়া দিবই পৰা নাই এইকেইদিন চিকিৎসা কৰি আছোঁ অলপ ভাল হৈছে আৰু এই গাখীৰ দিবপৰা হ'লেহে দিব লাগিব এয়া আপুনি অঁ ৰেগুলাৰ দিয়াকণ যোগাৰটো মই কৰি দিম বাৰু হ'ব আপোনাক লাগে যেতিয়া মই আমাৰ এই মানুহ এজন আছে তেওঁ গাখীৰ দি থাকে তেওঁ ওলায় চল্লিছ লিটাৰমান গাখীৰ ওলায় অঁ মই আপোনাক আপোনাক কেতিয়ালৈ লাগে অঁ ঠিক আছে ময়ো গৰু গাখীৰটো দিয়ে আছিলোঁ কিন্তু এতিয়া গা বেয়া হোৱাৰ কাৰণে এই ৰেগুলাৰ দিয়া কেইজনকে দিবপৰা নাই এই চিকিৎসা কৰি আছোঁ বাৰু ভাল হৈছে ভাল হৈছে ভাল হৈছে মই গাবলৈ দিম বাৰু ঠিক ভালেই দিবলৈ ক'ম আৰু তেখেতেও গৰু এনেই গাখীৰ ভালেই দিয়ে বাৰু ভাল ভাল আপোনালোকৰ ভাল নহয় খেতিপথাৰ ঠিকে আছে চবতে হৈছিলে তেনেকুৱা অঁ ঠিক আছে হ'ব দিয়ক মই বনবস্ত কৰি দিম বাৰু আপোনাক